নিগেটিভ এক্সপিৰিয়েঞ্চ বুলি ক'লে আমি তাত প্ৰভাৱটো বেয়াই পৰিব ন যিহেতু আৰু প্ৰথমবাৰ যদি আমাৰ ৰিভিউটো বেয়া পাওঁ আমি ছেকেণ্ড টাইমটো আকৌ সেইটো প্ৰডাক্ট আকৌ অৰ্ডাৰ নকৰিম নহ্ যিহেতু প্ৰথমবাৰে যদি আমাৰ নিগেটিভ আহে বা সেই বস্তুটোৰ ওপৰত নিগেটিভ থিংকিং আহি গ'লে আমাৰ ছেকেণ্ড টাইম সেই বস্তুটোৰ প্ৰতি আমি আকৰ্ষিত ইণ্টাৰেষ্টেড নহ'ব নহ্ সেইকাৰণে হয় হয় আপোনালোকে যিমান আমি যিহেতু পে' কৰিছোঁ তাৰ পে' হিচাপত আমি যিটো মানে বস্তু ভাল এটা প্ৰিফাৰেন্স ৰ'ব লাগে তেতিয়াহে আমাৰ কাৰণে ভাল হয় হয় হয় নিগেটিভ পালেতো আমি আকৌ সেই বস্তুটোৰ প্ৰতি অৰ্ডাৰ কৰিবলৈ মন নাযাব নহ্ বা বেলেগ কোনোবাই সেই বিষয়ে ক'লেও আমি তাৰে নিগেটিভটোৰ বিষয়ে আমি তেখেতসকলক কৈ দিম বা তেওঁলোকৰ তেতিয়া সেই বস্তুৰ প্ৰতি নিগেটিভ এক্টিভিটিছ আহি যাব হয় হয় চ' সেইকাৰণে যিমান পাৰে আপোনালোকে ভালটো প্ৰডাক্ট দিবলৈ চেষ্টা কৰিব যিহেতু আপুনি আপোনালোকৰ সৈতে এটা ভাল বস্তু পাম বুলিয়ে আপোনালোকক কণ্টেক কৰোঁ নহ্ ঠিক আছে অ'কে থেংক ইউ